সাংস্কৃতিক উৎসৱ হ'ল যেনেকে মানে বিহু আছে বিহু তিনিটা মানে ধৰ বহাগ বিহু মাঘ বিহু আৰু ভোগালী বিহু ইহঁত তিনি এই তিনিটা মানে ধৰ মাঘ বিহুত মেজি মেজি জ্বলাওঁ মানে খেৰ ধান কাটি যিটো খেৰটো ৰয় সেই খেৰেৰে মানে এই আমি ঘৰ এটা সাজোঁ পথাৰতে বন্ধু বৰ্গৰ লগত ঘৰ সাজোঁ তাৰপিছত সেনেকে তাত ঘৰ সাজি ভাত খানা খাওঁ বন্ধু বৰ্গৰ লগত খানা খাওঁ আৰু এনেকে ওচৰ চুবুৰীয়াও থাকে তাত তাছত তাতে তাৰ নাচোঁ বিহু নাচোঁ তাছত ৰাতি মানে তাৰ জুই পোৱাওঁ তাত জুই ধৰোঁ ঠাণ্ডাৰ দিন তাছত জুই ধৰি ৰাতিপুৱা ৰাতিপুৱা মানে তাক জ্বলাই দিওঁ সেৱাসমূহ কৰি ভালকৈ মানে জ্বলাই দিওঁ গা পা ধুই আহি সেৱা কৰি লাড়ু পিঠা দি তাক জ্বলাই দিওঁৱে জ্বলাই দিয়ে জ্বলাই দি তাত মানে জ্বলাই দি আয়তীসকলে নাম ধৰে প্ৰসাদ দিয়ে মাঘ বিহুত তাছত বহাগ বিহুত সকলোৱে মানে বহাগ বিহুত এই বহাগ বিহুত প্ৰথম আছে গৰু বিহু তাৰপিছত আছে মানুহ বিহু গৰু বিহুত মানে প্ৰথমতে ৰাতিপুৱা উঠি গৰুক গা ধুৱাই লাও বেঙেনা লাও বেঙেনা খোৱাই তাৰ পচতিয়াই দি কোবাই সিহঁতক কোবাই আৰু নতুন পঘাৰে বান্ধিব লাগে তাৰপিছত নতুন পঘাৰে বান্ধি সিহঁতক মানে সেৱা কৰে সেৱা কৰে মানুহে তাৰপিছত ফোঁট দিয়ে তাছত সেনেকে সিদিনাখন গৰু বিহু আৰু মানুহ বিহুৰ দিনাখন ৰাতিপুৱা উঠে গা পা ধুৱে তাছত নতুন নতুন কাপোৰ পিন্ধে তাৰছত মা দেউতাক সেৱা কৰে বৃদ্ধলোককসেৱা কৰে আৰু ডাঙৰ মানুহক সেৱা কৰে তাৰপিছত সেনেকে মানুহ ঘৰত চিৰা দৈ খাব চিৰা দৈ খাব যাওঁ তাৰপিছত আৰু আহিল বহাগ বিহু তাকৌ ভগালী বিহু ভগালী বিহুত ভগালী বিহু মানে কাতি বিহু কাতি বিহুত এনেকে ধৰ তুলসীৰ তলত চাকি দিয়ে তুলসী চতালৰ মানুহৰ ঘৰে ঘৰে চতালত তুলসী পুতে তুলসী পুতি তাত মানে ভালকৈ মুচি তলত তুলসীৰ তলতো মুচি তাত চাকি দিয়ে তাৰপিছত সেনেকে পথাৰত পথাৰত যিবোৰ মানুহে ধান খেতি কৰে ধানৰ খেতি কৰে তাত মানে হেৰি দিয়ে চাকি দিয়ে আৰু ইস্কুল কলেজ এইবোৰতো দিয়ে চাতি তাৰপিছত এনেকে আৰু মানুহৰ তাছত চাকি দিয়াৰ পাছত মানুহৰ ঘৰে ঘৰে প্ৰসাদ খুজিব দায় পসাদ খাব যায় আৰু পসাদ খাব যায় তাত প্ৰসাদ দি মানুহক ঘৰে ঘৰে প্ৰসাদ দিয়ে প্ৰসাদ খাব যায় সকলোৱে ৰাইজে মিলি তাৰপিছত সেই হ'ব দে